হেল্ল' ক'ত মানুহটো ভাওনাখন বৰসবাহটোৰ কথা এটা পতিব লাগিছিলে এ দিনো পাৰ হৈ গৈছে এতিয়া পাতিব লাগিছিলে মিটিং দিয়া নাই মিটিং দিয়াৰ আগতে বোলো এনেই আমি ল'ৰাকেইটাই কি ভাওনা পাতিব লাগিব অলপ আলোচনা কৰি ল'ব লাগিছিলে ভাওনাখন কি ল'লে ভাল হ'ব

সেইখনতটো পইচা পাতিও খৰচ হ'ব আকৌ গাঁৱৰ পৰা প্ৰত্যেকৰ ঘৰৰ পৰা বেছিকৈ পইচা তুলিলেও বেয়া হ'ব

গাঁৱৰ ল'ৰা দেখোন আজিকালি আজৰিয়েই নাই এটাও নাই বৰসবাহতো আকৌ পইচা খৰচ হ'ব ভাওনাতো

বৰসবাহতো ওচৰৰ গোটেই গাঁও গাঁও কেইখনৰ মানুহ মাতিব লাগিব তাতো খৰচ হ'ব তাকে গোটেই ল'ৰাকেইটাই পাতি চাই কিবা এটা কৰিব লাগিব মই আকৌ এই ইহঁতকেইটালেও ফোনটো কৰি পেলাই কিবা এটা খবৰটো ল'ব লাগিছিলে এই আজিকালি বৰ সবাৰটোত ভাওনাখন নহ'লেও ভাল নালাগে

মোক এই ইহঁতগিটাৰ লগত ফোনটো কৰি ফোনটো কৰি আলোচনাটো কৰিব লাগিব নহ'লেও গোট খাব লাগিব গোটেইগিটা হ'ব